হেল্ল' দাদা অঁ আপোনাৰ নাম্বাৰটো মোক এই আমাৰ ঘৰৰ ওচৰৰ এই দাদা এজনে দিলে আপুনি প্ৰাণজিৎ ট্ৰেভেলাৰৰ গাড়ী চলায় নেকি বাৰু অঁ অঁ আমাৰ মানে সেই গাঁৱৰ পৰাই তীৰ্থযাত্ৰা এটা ওলাইছে বৰদোৱালৈ যাব আৰু তাৰে ওচৰে পাজৰে যাব আৰু ঠাইবোৰ তাকে আপুনিতো এতিয়া আমি ধৰক কাইলৈ যদি সন্ধিয়া যাওঁ তেতিয়াতো চাগে ৰাতিয়েই আপুনি গাড়ী চলাই যাব লাগিব অঁ কাৰণ দিনতটো মানুহখিনি মানে কি ৰাতিপুৱাই ইমান ৰাতিপুৱাই যাবলৈ অসুবিধা হ'ব যিহেতু এতিয়া ৰোৱা তোলা কিবা কিবিও হৈ আছে নহয় মানুহখিনিয়ে সেইটো কাৰণে ক'লে আমি সন্ধিয়াই গুচি যাম আৰু তেতিয়া ৰাতিপুৱা ধৰক ধুনীয়াকৈ পামগৈ সেই বুলি ক'লে

অঁ অঁ অঁ সেইটো কাৰণেই তাকে আপোনালোকৰ এনেই ভাড়া চাড়াবোৰ কেনেকৈ লয় বাৰু

নহয় আপুনি লগতে লৈ আহিব লাগিব আকৌ নহ'লে আকৌ দিগদাৰ হ'ব নহয় অঁ অঁ তাকে তাকে আপোনাৰ এমাইন এমাউণ্টটো চাই আমি ধৰক বাজেটটো বনাব পাৰিম আৰু কিমান কেনেকৈ খৰচ হয় অঁ কাইলৈ সন্ধিয়াই হ'ব আৰু তাকে আপুনি তেতিয়াহ'লে পাৰিব ন

অঁ অঁ অঁ অঁ অঁ তাকে মানুহখিনি মানে সেই ঘপককৈ যাওঁ বুলি সিদ্ধান্তটো লৈছে এতিয়া তাকে মই মানুহখিনৰ লগত এতিয়া ভাড়াই চাড়াই গোটেইখিনি পাতি মেলি চাওঁ কোনে কেনেকৈ কি মানে পইচা চইচাৰো কথা আছে নহয়

ঠিক আছে দিয়ক হ'ব দিয়ক অঁ